অঁ হয় হয় কওকচোন

অঁ অঁ কেনেকুৱা গামোচাবিলাক ফুল তোলেনে হয় হয় ফুল তুলা দুইহাটীবিলাক এতিয়া দুইশ টকাকে বিক্ৰী হৈ আছে আমাৰ ইয়াতে আৰু ডাঙৰবিলাক পিন্ধা গামোচাবিলাক তিনিশ চাৰে তিনিশ আপোনাৰ কেইখনমান আছে গামোচা

হয় ঠিক আছে আপোনাৰ গামোচা ফুলবিলাক চাইকেনে তাৰপিছত তেনেকুৱা ধৰণৰ হ'ব আৰু দা বেছিকে ফুল থাকিলে অলপ দামটো বেছি পাব কম ফুল হ'লে অলপ দামটো কম হ'ব আকৌ ফুল নাথকাবিলাক অলপ কম হ'ব আমি গামোচাবিলাক চাইকেনে তাৰপিছত দাম দটো ঠিক কৰিম আপোনাৰ লগত আপুনি মোৰ দোকানত লৈ আহিব আৰু আপোনাৰ তাতে বোৱা বোৱা হাতে বোৱা কাপোৰ তেনেকুৱা বেলেগ কিবা মেখেলা চাদৰ তেনেকুৱা থাকিলেও লৈ আহিব অঁ অঁ সেইবিলাকতো আজিকালি হাতে বোৱা কাপোৰৰ বহুত দৰকাৰ বহুত মানে ডিমাণ্ড আছে লৈ আহিব আপুনি অঁ অঁ মাছ পাৰিছৰ মেখেলা চাদৰ বোৱা হাতে বোৱা তেনেকুৱা থাকিলেও লৈ আহিব আজিকালি বজাৰত ভাল বিক্ৰী হয় বোৱা কাপোৰৰ দামো বহুত মানে ভালৰ ভালো পায় মানুহে বোৱা কাপোৰ হাতে বোৱা কাপোৰ হ'ব হ'ব অঁ অঁ ঠিক আছে হ'ব হ'ব আপুনি আহিব অঁ ধন্যবাদ